অঁ এই এটা কথা পাতিম বুলি ভাবিছিলোঁ বোলো এই কি বুলি কয় যে আমি যে পিকনিকলৈ ওলাইছিলোঁ কথাষাৰ পাতিছিলোঁ অৰুণাচল বজাৰ পিনে যাম বুলি যে কি জেগাকণ আছিল নামটো তাৰপিছত পিছে এতিয়া আমি যোৱাটো কোনদিনা এতিয়া যাব পাৰিম ভাল জেগাকণ ভাল কোনকণ হ'ব অঁ অঁ বজাৰ ক'লে ন অঁ তাকেই এতিয়া অঁ অঁ মই কেইটামানক কওঁ নে কি অঁ অঁ ঠিক আছে তেন্তে আৰু এই কিবাকিবি লৈ যাব লাগিব নে আইডি প্ৰুফ হয় একৈছ তাৰিখে যাম ন অঁ নিজৰ আইডি প্ৰুফখন লৈ গ'লে হ'ল ন ঠিক আছে তেন্তে মই কাইলৈ কথাষাৰ বেলেগদিনা পাতিম আকৌ দেই ঠিক আছে